কামৰূপ নগৰ জিলাৰ মূল শিক্ষানুষ্ঠানৰ সুবিধাবোৰ কি কি সেই বিষয়ে যদি আমি বিচাৰ কৰি চাব যাওঁ তেতিয়াহ'লে আমি চৰকাৰী স্কুলৰ বিষয়ে প্ৰথমতে ক'ব বিচাৰোঁ চৰকাৰী স্কুল বুলিলে যিবিলাক চৰকাৰী স্কুলৰ মাচুল সেই মাচুলখিনি প্ৰতিগৰাকী মানুহে দিব পৰা ধৰণৰ তাত কোনো অসুবিধা নাপায় আৰু তাৰ যিখিনি শিক্ষানুষ্ঠানৰ ব্য়ৱস্থা শিক্ষা সেইখিনিও ভাল ব্য়ৱস্থা চৰকাৰী স্কুলে ভালদৰেই পঢ়া শুনাৰ দিশত নজৰ আন্দাজ কৰিছে আৰু আমি যিবিলাক ল'ৰা ছোৱালীক দেখিছোঁ তেওঁলোকৰ ৰিজাল্টবিলাকো মানে ভালেই হৈছে আমি দেখা মতে আৰু তেওঁলোকে নিজৰ মানে আশানুৰূপ ফল দেখাব পাৰিছে ছোৱালীজনী মোৰ ছোৱালীজনী বিশেষকৈ চৰকাৰী স্কুলতে পঢ়ি আছে তাইৰ এতিয়া যি পাৰ্ফমেঞ্চখিনি মই বেয়া পোৱা নাই মোৰ বুলি নহয় তাইৰ লগতে তাইৰ যিবিলাক ক্লাছৰ বা স্কুলৰ ছাত্ৰ ছাত্ৰী সেইখিনিৰ খুব ভাল পাৰ্ফমেঞ্চ আমি দেখিছোঁ লগতে তাৰ যিবিলাক শিক্ষক শিক্ষয়িত্ৰী তেখেতসকলৰ ব্য়ৱহাৰ খুবেই ভাল আমাৰ পেৰেন্টছৰ লগত তেওঁলোকে এটা অটুত সম্বন্ধ ৰাখে ল'ৰা ছোৱালীৰ কিবা অসুবিধা হ'লে তেখেতসকলে আমাক ফোন কৰে জনায় দিয়ে কোনো বিশেষ ধৰণৰ কষ্টমূলক শাৰীৰিক শাস্তি তেওঁলোকে প্ৰদান নকৰে মানসিক শাস্তি প্ৰদান নকৰে কিন্তু নিজৰ ল'ৰা ছোৱালীক যেনেকুৱা ভাবে সেই ভাবিয়েই তেওঁলোকে শিক্ষা প্ৰদান কৰি আহিছে মোৰ খুব ভাল লাগিছে সেইফালৰ পৰা আৰু মহাবিদ্য়ালয়ৰ ফালৰ পৰা দেখিবলৈ গ'লে এই যে ভেটেৰিনেৰী ছায়েন্স কলেজ কলেজত দেখিবলৈ পাইছোঁ আমি যিবিলাক আজিৰ ল'ৰা ছোৱালী তেওঁলোকৰ খুব উন্নতি হৈছে খুব ভাল কাম কৰিছে তেওঁলোকে বহুত কষ্ট কৰিছে আৰু সেই কষ্টমতে তেওঁলোকে তেওঁলোকৰ অৰ্হতাবিলাক নিজে অৰ্পণ কৰিব পাৰিছে তেওঁলোকৰ যি ইচ্ছা সেই ইচ্ছানুসৰি কামবিলাক কৰিব পাৰিছে তাৰ মাজেৰে চৰকাৰী স্কুলতো যিবিলাক খেল ধেমালি বিশেষকৈ এতিয়া স্কাইট গাউড লাউন লাইনটো খুব ভাল ধৰণৰ বাহিৰত ল'ৰা ছোৱালীবিলাক লৈ যায় তেওঁলোকে বিভিন্ন ধৰণৰ পাৰদৰ্শিতা দেখুৱাই ভাল এখন চাৰ্টিফিকেট ল'ব পাৰিছে যাৰ যাৰ জৰিয়তে তেওঁলোকে কোনো এটা কাম কৰিবলৈ সেই চাৰ্টিফিকেটখনেৰে ভাল পদ এটাত নিয়োজিত হ'ব পাৰে সেইবিলাক খুব ভাল লক্ষণ ভাল আৰু ভাল হ'ব বুলি আশা কৰিছোঁ আগলৈও ভাল হ'ব শিক্ষাব্য়ৱস্থা খুব ভাল ধৰণেৰে চলি আছে আজিৰ সমাজত